শোণিতপুৰ জিলাত মেইন খাদ্য পৰম্পৰাগত ব্যঞ্জন বা খাদ্য হাঁহ কোমোৰা বুলিয়ে ক'ব পাৰি হাঁহ কোমোৰা হাঁহ কোমোৰাৰ ৰন্ধন প্ৰণালীটো কি বুলি ক'ম প্ৰথমতে হাঁহৰ মাংসটো লাগিবই কোমোৰা লাগিবই নামটোতেই গম পায় তো হাঁহৰ মাংস আৰু কোমোৰায়েদি বনোৱা এটা ব্যঞ্জন আৰু লগতে বহুত ইমানো মানে মছলা তেনেকুৱা নহয় যে বাটাৰ চিকেনত যোনবোৰ মছলা ব্যৱহাৰ কৰা হয় তেনেকুৱা ধৰণৰ তেনেকুৱা লেবেলৰ মছলা হ'ব মছলা একদমেই কমকৈ দিয়ে নিমখ হালধি তেনেকুৱা টাইপৰ মছলাবিলাক দি এইটো প্ৰস্তুত কৰা হয় তাৰপিছত সেই এই ভাল ব্যঞ্জন খাবলৈ গ'লে তেজপুৰৰ বহুত জেগাতে পায় কিন্তু মৌচুমী পৰম্পৰা বুলি এখন দোকান আছে তাতে বহুত ভাল অসমীয়া খাদ্য পোৱা যায় আৰু এখন আছে খৰিকা বুলি তাতেও মানে পাতত দিয়া মাছৰ পৰা আদি কৰি কাঁহৰ থালিত ভাতটো দিয়ে একদম অসমীয়াৰ যোনটো মানে কৃষ্টি সংস্কৃতি মতে যেনেকৈ খাদ্যবোৰ আজিকালি অলপ কুৱালিটীটো বেয়া হৈছে কিন্তু মানে অসমীয়া খাদ্য তাতে ভাল পায়